ষ্ট্ৰিটজা হয়নে মই অলপ এঘণ্টামানৰ আগতে আপোনালোকৰ পৰা তিনিটা ৰ'ল আৰু তিনিটা চিকেন চাওমিন অ'ৰ্ডাৰ কৰিছিলোঁ পাঁচ মিনিটমানৰ আগতে মোক ডেলিভাৰী কৰি থৈ গ'ল আৰু মই তিনিটা ৰ'ল আৰু তিনিটা চিকেন চাওমিনৰ ৰিকিওৱাৰ্ড পেইমেণ্টটোও অলৰেডি পেইমেণ্ট কৰি পঠিয়ালোঁ কিন্তু এতিয়া খুলি চাই দেখা পাওঁ যে ইয়াতে দুটা ৰ'ল আৰু তিনিটা চিকেন চাওমিন আহিলে মানে এটা ৰ'ল মিচিং আছে যিহেতু আমি ইয়াতে তিনিজন গেষ্ট অলৰেডি আছিলোঁ গতিকে আপুনি এবাৰ কাইণ্ডলি এবাৰ ইনভেচ্টিগেট কৰি চাওঁক যে আপোনালোকৰ তাৰপৰা উইথ প্ৰপাৰ পেকেজিং তিনটা ৰ'ল আহিছিলে নে নাই যদি আহিছিল বস্তুটো কেনেকে মিচিং হ'ল সেইটো এবাৰ চাব আৰু যদি কিবা কাৰণত ভুলতে দুটাই আহিলে তেতিয়াহ'লে নেক্সট আহিবলগীয়া প্ৰডাক্টটো এবাৰ দিয়াৰ ব্যৱস্থা কৰক যাতে আমি গোটেইখিনিয়ে মিলি একেলগে বস্তুটো খাব পাৰোঁ যিমান পাৰে জলদি দিয়াৰ ব্যৱস্থা কৰক